কেইবছৰমানৰ আগৰ পুৰণি মোবাইলবিলাক সৰু আছিল আৰু বৰ্তমানৰ মোবাইলবিলাকৰ দৰে চেপেটা বা স্ক্ৰীণখন চুই নতুন নতুন কথা শিকিব পৰা ব্যৱস্থা আগৰ মোবাইলবিলাকত নাছিল আগৰ মোবাইলবিলাকত কাম কৰিবলৈ হ'লে তাত সৰু সৰু বুটাম আছিল সেই সৰু সৰু বুটামবিলাক টিপি মানুহে মেছেজ লিখিব পাৰিছিল ফোন নাম্বাৰ ছেভ কৰিব পাৰিছিল ইজনে সিজনলৈ বাৰ্তা পঠিয়াব পাৰিছিল কিন্তু আজিকালিৰ মোবাইলবিলাকত বুটামৰ ব্যৱস্থা নাই সেই বুটামৰ সলনি ধুনীয়াকৈ স্ক্ৰীণখন হাতেৰে চুই পিনে মেছেজ লিখিব পাৰে নাম্বাৰ ছেভ কৰিব পাৰে এজনে আনজনলৈ মনৰ কথাবিলাক পঠিয়াব পাৰে আগৰ মোবাইলবিলাকত ছবি চাব নোৱাৰিছিল আজিকালি যেনেকৈ আনি আমি মোবাইলটো হাতত ল'লেই ইউটিউবটো খুলি ধুনীয়া ধুনীয়া চিনেমা চাব পাৰোঁ ধুনীয়া ধুনীয়া ভিডিঅ' চাব পাৰোঁ আগৰ মোবাইলবিলাকত এই ছবি চাব পৰা সুবিধাটো নাছিল আজিকালি মোবাইলবিলাকৰ এটা খুব ধুনীয়া সুবিধা হৈছে গান শুনি আৰু খেল খেলি বিশেষকৈ গান শুনি সময় কটাব পাৰি কিছুমান মানুহে গান শুনি বহুত ভাল পায় গান শুনি তেওঁলোকে বিশেষকৈ যেতিয়া মনটো বেয়া লাগি থাকে মন বেয়া লাগি থকা সময়ত তেওঁলোকে ধুনীয়া ধুনীয়াকৈ গান শুনি পিনে সময় কটাব পাৰে কিন্তু আগৰ দিনত এই গান শুনিব পৰা ব্যৱস্থা নাছিল আৰু আন এটা হৈছে আজিকালি যিহেতু আমাৰ ল'ৰা ছোৱালীবিলাক ঘৰতে সোমাই থাকে মাক দেউতাকো ওচৰতে থাকে বাহিৰলৈ খেলিবলৈ বৰকৈ ওলাই যাব নোৱাৰে মোবাইলত তেওঁলোকে খেল খেলিব পাৰে আৰু খেল খেলি পিনাই তেওঁলোকে ধুনীয়াকৈ সময় কটাব পাৰে আৰু আন সুবিধা হৈছে অনলাইন যোগে দোকানত পইচা দিব পাৰে এতিয়া আমি কেতিয়াবা হঠাৎ দোকানলৈ গ'লে হাতত পইচা নাইকিয়া হয় যেতিয়া আমি পইচা নাইকিয়া হয় তেতিয়া হঠাৎ পইচাটো পাবৰ কাৰণে খুব অসুবিধা হয় কিন্তু মোবাইলত যেতিয়া বৰ্তমানৰ যোনবিলাক মোবাইল তাত অনলাইনৰ যোগেৰে পইচা দি পিনে আমি একো অসুবিধা নোহোৱাকৈ আমি দোকানত বস্তু এটা কিনিব পাৰোঁ বা বিভিন্ন ধৰণৰ সেৱা আছে অনলাইন সেৱা যেনেকৈ ফ্লিপকাৰ্ট এমেজন এইবিলাকৰ পৰা আমি অনলাইন যোগে মোবাইলৰ পৰাই পইচা দি পিনে বস্তু কিনিব পাৰোঁ আৰু বৰ্তমানৰ মোবাইলৰ একদম ধুনীয়া এটা সুবিধা হৈছে ইণ্টাৰনেট ব্যৱস্থা আগৰ মোবাইলত যোনটো ব্যৱস্থা নাছিল আগতে আছিল খুব লেহেমীয়া গতিত আছিল এই ইণ্টাৰনেট বোলা বস্তুটো কিন্তু বৰ্তমানত ইণ্টাৰনেটৰ বহুত ধুনীয়াকৈ সুবিধা দিছে আমি সেই সুবিধা লৈ পিনে আমি বিভিন্ন ধৰণৰ পৃথিৱীৰ বেলেগ বেলেগ জেগাত থকা বস্তুবিলাক আমি চাব পাৰোঁ চাই পিনে আমি নতুন নতুন কথা শিকিব পাৰোঁ ল'ৰা ছোৱালীবিলাকে আজিকালিৰ মোবাইলত মোবাইলত চাই পিনাই নীট জে ইৰ দৰে ক'ৰ্ছবিলাক পঢ়িব পাৰে যোনবিলাকৰ টকা পইচাৰ অসুবিধা এটা এখন নতুন ক'ৰ্ছত বা এটা নতুন ক'চিং চেণ্টাৰত গৈ পেলাই তেওঁলোকে পঢ়িবলৈ যদিহে সুবিধা নাথাকে যদিহে তেওঁলোক অক্ষম হয় টকা পইচা যদি তেওঁলোকৰ নাথাকে তেওঁলোকে মোবাইলৰ পৰাই কম খৰচতে এই নীট বা জেইৰ দৰে ক'ৰ্ছবিলাক পঢ়িব পাৰে আৰু চবতকৈ ভাল লগা কথা হৈছে আজিকালি মোবাইলৰ ঘৰৰ পৰা যদি কোনোবা আপোন এজন দূৰত থাকে আমাৰতো চাই থাকিবলৈ খুবেই মন যায় তেওঁক আজিকালি মোবাইলত থকা কেমেৰাৰ জৰিয়তে ঘৰৰ পৰাই দূৰত থকা মানুহজনৰ চেহেৰা চাই বা তেওঁলোকৰ ছবি চাই চাই তেওঁলোকত কথা পাতিব পাৰে যিটো সুবিধা আগৰ মোবাইলত নাছিল আৰু এটা সুবিধা হৈছে ছচিয়েল মিডিয়া এতিয়া ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি আমাৰ পুৰণি কালৰ বন্ধু বান্ধৱীক লগ পাওঁ মা দেউতাক দেখিছোঁ তেওঁলোকৰ যোনবিলাক হেৰাই যোৱা বন্ধু বান্ধৱী তেওঁলোকে ফেচবুক বা ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁলোকৰ পুৰণা বন্ধু বান্ধৱীক লগ পায় লগ পাই কথা পাতে তেওঁলোকৰ জীৱনৰ প্ৰত্যেকটো কথা ভাগ বতৰা কৰে খুব ভাল লগা মানে মুহূৰ্তবিলাক থাকে এতিয়া নেটৱৰ্ক ব্যৱস্থাটো বৰ্তমানৰ যোনটো নেটৱৰ্ক ব্যৱস্থা আগতে নেটৱৰ্ক ব্যৱস্থাটো খুব লেহেমীয়া আছিলে প্ৰথমে আছিলে টু জি টু জি ব্যৱস্থাবিলাকে টু জি ব্যৱস্থা যেতিয়া আছিলে বহুত লাহে লাহে কাম কৰিছিলে কিছু কিছু ঠাইততো কথা পাতিবলৈ অসুবিধা হৈছিলে এতিয়া টু জিৰ সময়ত ইণ্টাৰনেটৰ ব্যৱস্থাটো খুব বেছি লেহেমীয়া আছিলে তাৰপাছত আহিলে থ্ৰী জি ব্যৱস্থা থ্ৰী জি ব্যৱস্থাৰ সময়ত ইণ্টাৰনেটটো অলপ অলপ খৰ হ'বলৈ ধৰিলে তেতিয়া সেই থ্ৰী জি অৱ ব্যৱস্থাসমূহ অহাৰ পৰা অলপ কিবা কিবি আমি ইণ্টাৰনেটৰ সুবিধাবোৰ খুব কম হ'লেও ল'ব পাৰিছিলোঁ তাৰ পাছত আহিলে ফ'ৰ জি ব্যৱস্থা ফ'ৰ জি ব্যৱস্থা অহাৰ পাছত বিশেষকৈ পঢ়ি থকা ল'ৰা ছোৱালীসকলে ধুনীয়াকৈ মোবাইলটো খুলি পিনে নতুন কোনোবা এটা বিষয়ত পঢ়িব পাৰে নেটৱৰ্ক ধুনীয়া হ'ল ধুনীয়াকৈ ইজনে সিজনৰ লগত কথা পাতিব পৰা হ'ল তাৰপাছত আহিলে ফাইভ জি যি অতি উত্তম বুলি ক'ব পাৰি ফাইভ জি ব্যৱস্থা অহাৰ পাছত আমি খুব দ্ৰুতগতিত আমি ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিছোঁ ধুনীয়াকৈ এটা ভিডিঅ' আমি চাব পাৰিছোঁ এখন চিনেমা আমি মোবাইলত ডাউনলোড কৰি ৰাখিব পাৰিছোঁ মই বৰ্তমান জিঅ' চিম ব্যৱহাৰ কৰি আছোঁ আৰু মই জিঅ' চিমৰ তিনিশ পঞ্চান্নব্বৈ টকাৰ ৰিচাৰ্জ কৰোঁ য'ত চৌৰাশী দিনৰ বাবে অসীমিত ফোন কলৰ সেৱা পাওঁ আৰু এহেজাৰটা মেছেজৰ সুবিধা পাওঁ আৰু তাৰ লগতে ফাইভ জিৰ আনলিমিটেড ডাটাৰ সুবিধা আছে